আজিকালি সংবাদ মাধ্যমেও অসমৰ সংবাদ মাধ্যমবিলাক বিশেষকৈ খোৱা বস্তুবোৰ মানে খোৱা খাদ্য ৰন্ধন প্ৰকৰণ এইবিলাক ইমান ধুনীয়াকৈ বিভিন্ন মানে ধৰক চেনেলসমূহত চেনেলসমূহ বা প্লেটফৰ্মৰ জৰিয়তেও প্ৰকাশ কৰে যেনেকৈ বাতৰিকাগজসমূহে বাতৰিকাগজসমূহততো আজিকালি আছাম ট্ৰিবিউন চেণ্টিনেল বা অন্যান্য তেনেকৈ প্ৰত্যেকৰে খাদ্যসমূহ কেনেদৰে বনোৱা হয় বা ৰন্ধা হয় সেইবিলাক মানে দেখুৱায় দেখুৱাই এটা ৰেচিপি বনাই মানে তাৰ ওপৰতো মানে সংবাদ মাধ্যমলৈ হেৰি কৰিছে তাৰ জৰিয়তে প্ৰকাশ কৰে ধৰক কোনটো বস্তু কেনেকৈ মানে ৰান্ধি খাব পাৰি বেছি টেষ্টিকৈ খাব পাৰি তেনেকৈ ধৰক আলোচনীবিলাকো তেনেকৈ আলোচনীবিলাকতো এটা পৃষ্ঠা আজিকালি ৰন্ধন প্ৰকৰণ বা খাদ্যভাগ বুলি তেনেকৈও এটা পৃষ্ঠা থাকে সেইবিলাকৰ যোগেদিও মানে প্ৰকাশ কৰিব পাৰি যেনে প্ৰতিদিন টাইমেদি সাপ্তাহিক কিবাকিবি এনেকুৱা অন্যান্য আৰু বহুত আলোচনী আৰু যিখনতে নহওক আজিকালি প্ৰত্যেকটো আলোচনী হওক গল্প প্ৰবন্ধ য'তেই নহওক আৰু আপোনাৰ প্ৰত্যেকটোতে এটা পৃষ্ঠা মানে খাদ্য সম্ভাৰ বা তেনেকৈ থাকেই আৰু সেইদৰেও প্ৰকাশ কৰে তাৰপিছতে ধৰক টিভিটো এতিয়া টিভিটো তেনেকৈ দেখুওৱা হয় আজিকালি বনাই মেলি ধুনীয়াকৈ ইমান ধুনীয়া কৰি দেখুৱাই বা খোৱা জুতিটো কেনেদৰে কোনটো বস্তুক মানে জুতি লগাই খাব পাৰি সেইবিলাকো মানে তেওঁলোকেও দেখায় মানে আমি নজনাখিনিয়ে সেইটো জানিবও পাৰোঁ ধৰক তেনেকৈ বনাই খাবও পাৰোঁ নোখোৱা এটা বস্তুক ঠিক তেনেদৰে আজিকালি টিভিবিলাকে যেনে এতিয়া আছাম টক্স হওক ডি ৱাই থ্ৰী ছিক্স ফাইভ হওক ধৰক বা নিউজ লাইভেই হওক যিকোনো চেনেলতো মানে ৰন্ধন প্ৰকৰণৰ বা আধুনিক খাদ্যবোৰ মানে প্ৰদৰ্শন কৰে বা দেখুৱাই থাকে তেওঁলোকেও আৰু এনেকুৱাও হৈছে এতিয়াতো অনলাইনৰ যোগেই হয় অনলাইনতো ধৰক তেনেকৈ ধনী ধনী ব্যক্তিসকলে বা প্ৰভাৱালীসকলে সংবাদ মাধ্যমৰ যোগেদিয়ে ধৰক যিকোনো খানা পিনা বনাই মেলি দিয়ে মানে তেনেকৈ এটা কাহিনী নিচিনাকৈ কৰি হ'লেও ধৰক তেওঁলোকে শ্বেয়াৰ কৰে আৰু কোৱা হৈছে ৰেডিঅ'ত হওক ৰেডিঅ'টো আজিকালি মানে তেনেকৈ এটা সময়ত খোৱা বস্তুবিলাক মানে ধৰক কোনোবা এজন ব্যক্তিৰ সৈতে হ'লেও বা তেনেকৈ কোনোবা বিশেষ খানা বনোৱা বা তেনেকুৱা ব্যক্তিৰ সৈতেও ধৰক আলোচনা কৰা হয় বা প্ৰকাশ কৰে আৰু যে এইটো বস্তু এনেকৈ কৰি খাব লাগে আগৰ পুৰণা খাদ্যসমূহ কেনেকৈ খায় আজিকালি খাদ্যসমূহ কেনেকৈ খায় এতিয়াতো বহুত মছলাযুক্ত খায় খাদ্য খোৱা হয় তেনেকুৱা আৰু তাৰপিছতে আপোনাৰ ধৰক যিকোনো উৎসৱত আজিকালি উৎসৱত আজিকালি নতুন নতুন বা প্ৰতিযোগিতাসমূহত হওক কিছুমান কৰ্মশালাবোৰত হওক আজিকালি প্ৰত্যেকতে খাদ্যৰ যোগান ধৰাই হয় প্ৰত্যেকতে খোৱা ৰুচিও বেলেগ বেলেগ হয় ধৰক খোৱা বস্তুৰ বস্তু অনুপাতে ৰুচিবোৰ হয় আৰু সেই অনুপাতে সকলোকে সেইদৰেও মানে আপোনাৰ ধৰক হেৰি কৰা হয় তাৰপিছতে আপোনালোকক খাদ্যৰ ওপৰত আজিকালি এনেকুৱাও হৈছে মানে ধৰক ছুটি ছবি বা চিনেমাও বনোৱা হৈছে সেইবিলাকো মানে আজিকালি হেৰি কৰি আহে আৰু প্ৰকাশ কৰে ধৰক এনেকুৱা হয় মানে বিভিন্ন চেনেলসমূহৰ জৰিয়তে তাৰপিছতে